হেল্ল' অঁ অঁ নমস্কাৰ আমি হেৰি প্ৰগ্ৰাম উলিয়াইছিলোঁ এই ডিমাকুছিৰ অত্ৰিমুণি আশ্ৰমলৈকে যোৱা এটা প্ৰগ্ৰাম উলিয়াইছিলোঁ এই প্ৰগ্ৰামটোত কেইজনমান মানুহ গৈ আমি তাত এৰাতি নাম প্ৰ্ৰসংগ তাৰপিছতেই গোটেই আমি মন্দিৰ দৰ্শন কৰিলোঁ হয় গতিকে আমি বেছি নহয় আমি বাৰজনমান গ'লোঁ হয় অঁ তাত খোৱা লোৱাৰ ব্যৱস্থা সৰু বাছ এখন ল'ব লাগিব সৰুৱে যেনে উইংগাৰ উইংগাৰ ধৰণৰ তাকেইটো এতিয়া ফিজটো গাড়ীৰ লগত কথা পাতা নাই সেই গাড়ীৰ লগত কথা পাতি ফিজটো কিমানকৈ উঠোৱা যায় সেইটো মই পিছত জনাম বাৰু কিন্তু আমি এতিয়ালৈকে কোৱা হোৱা নাই দুই এদিনতে প্ৰগ্ৰামটো উলিয়াই ল'ম নিশ্চয় নিশ্চয় অঁ অঁ হয় এইটোৱে ভাল হ'ব গতিকে ভাল লাগিব তাত গৈ অঁ নিৰামিষ খানা মই এবাৰ গৈছিলোঁ আগতে চাহ বাগানৰ চাহ বাগান আছে খুব ভাল পৰিৱেশ গৈ ভাল লাগে তাত ভকত ভকত আছে ভকতবিলাকে ভালদৰে আপ্যায়ন দিয়ে আৰু বৰ শুশ্ৰূষা কৰে গতিকে ঠিক আছে তেতিয়াহ'লে আমি হেৰি কৰোঁ দুই এদিনতে আমি কথা পাতি ফিজটো কিমানকৈ হয় আমি আলোচনা কৰি সিদ্ধান্তটো ল'ম আৰু আচ্ছা নিশ্চয় ভাল লাগিব

ঠিক আছে তেতিয়াহ'লে এইখিনি হয় নিশ্চয় ধন্যবাদ ধন্যবাদ অ'কে